হেল্ল' কমল তই দোকানতে আছনে এই তহঁতৰ এই ৰঙা যে এই কটনৰ ছিল্কটো যে সেইটো কিমান দাম ঔ

এই সবতকৈ সবতকৈ দামীটো ক দুশ টকীয়া নেকি এ মই চিলাম বুলি ভাবিছিলোঁ মানে আমাৰ লগৰ এটাৰ বিয়া এখন আছিলে তাৰ মানে যোনজনী বিয়া পাতিব তাইলৈকে মানে এযোৰ কাপোৰ চিলাম বুলি ভাবিছিলোঁ তই মিলাই মেলি পিচ পিচযোৰ যো যোগাৰ কৰিবিচোন অ' সেইটো বাৰু হ'ব সেইটো তেওঁৰ লগত মিলিব তই খালি মানে কাপোৰটোৰ যিমানটো হয় মানে মিলাই মেলি থ'বি আৰু যিমানটো দাম হয় আৰু তাত আৰু তাতকৈ ভাল নাই তই হেৰি কৰিবি তই ধৰি ল তোৰ দোকানৰ ওচৰে পাঁজৰে যিখিনি আছে তই পইচা দি আনি থ'বি তোৰ দোকানতে যাম বেলেগ দোকানলৈ গ'লে আকৌ ভাল নালাগে নহয়

মই তাতেই তাতেই চিলাবলৈ দিম বাৰু অ' তই খালি কাপোৰটো কিমান দাম হয় তই খালি ঠিক কৰি দিবি অলপ কমাবি আৰু এটোটো নিজৰ বুলি কমাবই লাগিব তই দেচোন মই প্ৰায় তোৰ ৰাতিপুৱা গ'লে ভাল হ'ব তোৰ দহটামানত অ' মই দহটামানত পাই যাম তই খালি পইচাটো মিলাই মেলি কাপোৰযোৰ ঠিক কৰি থ'বি হ'ব দে অ' ছিল্কৰ ছিল্কৰ অ' বেছি দামী নালাগে জোখৰটো দিলে হ'ল হ'ব অ'